গৰমৰ দিনত আমি জিকা পুতোঁ কেৰেলা পুতোঁ ছাগল গৰুৱে ছাগল গৰুৱে খাবা নৰা কৰি বেৰা দিওঁ যাতে আৰু গছ পুলিজোপাত পানী দিওঁ যাতে গাছজোপা ভাল হয় গাছজোপা ভাল হয় তাৰপিছত বেৰা দিলে গৰু ছাগলীয়ে খাব নোৱাৰে তাৰপিছত ঠাণ্ডাদিনত আমি বিলাহী পুতোঁ বান্ধাকবি ওলকবি পুতোঁ এইগিলাখনত অলপ গোবৰ সাৰ দিওঁ যাতে গাছজোপা ভাল হয় সেইকাৰণে দিয়া যায়